যোৱাকালি মই মানে পুমা কোম্পানীৰ শ্বুচ শ্বুচ এযোৰ লৈছিলোঁ শ্বুচযোৰ এক্ছুৱেলি অৰিজিনেল কোৱালিটীৰ আহিছিল বহুত ভাল প্ৰডাক্ট হয় ভাল কোৱালিটীৰ আহিছে আৰু আশাকৰো এনেকুৱা শ্বুচেই আহিব লাগে মানুহৰ এইটো কাৰণ এটা ব্ৰেণ্ড মাল হয় ন পুমা যেনেকে পুমা এটা ব্ৰেণ্ড বুলি ক'লে শ্বুচ এটা মানে জোতাৰ এযোৰ ব্ৰেণ্ড হয় ন মানে পুমা বুলি ক'লে যেনেকুৱা ফীল আহিব লাগে এক্ছুৱেলি মোৰ কালি যোৱাকালি যিটো জোতা লৈছিলোঁ সেই জোতাযোৰ তেনেকুৱা ফীল আহিলে কিন্তু আমি একজেকলী মানে অৰিজিনেলী বেণ্ড লাগিল বহুত ভাল লাগিলে জোতাযোৰ বহুত ভাল ৰীয়েলী আই চেটিচফাইড্